অঁ কোৱা অঁ অঁ ফল মূলৰ দোকানতে লাগিছে অঁ কি বা

অঁ

এই আমাৰ কি সেই কল মূল কলহে আছে আপেল আছে কিবা ড্ৰেগন নাই নহয় নাই নাই উহোঁ নাই নাই নাই মই অকল কলহে বি কল আপেল আঙুৰ এই তেনেকুৱা ফল মূলবোৰহে বিকোঁ আৰু নাই নাই আনিবলৈ আনিব নোৱাৰি আনিবলৈ এইবোৰ অঁ আনি আনিবলৈ এইবোৰ অৰ্ডাৰ দিব লাগিব মই সেইবোৰ নামেই নামেই চিনি নেপাওঁ ভালকৈ আমি আকৌ কল চলবোৰ কল মানে এইবোৰ আপেল আঙুৰ সেইবোৰে বিকোঁ অঁ অঁ আমাৰ আপেল আঙুৰ এইবোৰ কেঁচা ফল মূল এইবোৰ কিবা কিবি নাচপতি চাচপতি সেইবোৰহে সেই তেনেকুৱা এইবোৰ এইবোৰ মই চিনি নেপাওঁ নহয় এইবোৰ নাম এইবোৰ অৰ্ডাৰ দিবলৈও আনিবলৈ ক'বলৈও অঁ অঁ অঁ